পৃথিৱীখনটো বহুতেই সলনি হৈছে আমি যদিও বহুত পুৰণি নহয় তথাপিও আমাৰ চকুৰ আগতে মানে বহুত পলম সলনি হোৱা দেখিছোঁ এতিয়া প্ৰথম আমি ম'বাইলটো দেখিছোঁ এতিয়া আজি পাঁচ বছৰ বা ছয় বছৰৰ পৰা কিন্তু এতিয়া বাচ্চা এটাই তাৰ জন্মৰ ছমাহ মান পিছৰ পৰাই মানে ম'বাইলটো প্ৰথম কথা সেইটোৱে ক'ব গৈছোঁ ম'বাইলটো মানে নহ'লে সিহঁতে নাখায় বা হেৰি নকৰে খেল আমিতো এতিয়া আগতে মানে কি হৈছিল টিভিটো আমাৰ নাছিল বেলেগৰ ঘৰত যেতিয়া টিভি চাব গৈছিলোঁ তেতিয়াতো ডাঙৰ পৰ্টেবল টিভি লৈছিল এতিয়া যেতিয়া তাৰমানে এই কেবুল এতিয়া যেতিয়া ৱাল টিভি আহিলে এইটো আমি বেলেগৰ ঘৰত মোৰ মা মামা মামাহঁতৰ ঘৰত গৈছিলোঁ সেইটো টিভি দিব ভয়ে কৰিছিলোঁ কিবা টিপিম কিবা হ'ব কিন্তু যেতিয়া আমাৰ মানে একদম নৱপ্ৰজন্মই সেইবিলাক দেখিছে তেতিয়াতো সিহঁতৰ কথাই নাই কম্পিউটাৰে হওক বা টিভিয়েই হয় নিজে নিজে জানে এইবিলাক মই পৰিৱৰ্তন বুলিয়েই ভাবোঁ এইটোতো পৰিৱৰ্তন হ'বই বা হ'ব লাগেও যুগৰ পৰিৱৰ্তন মানে যুগেই এইটো টানি লৈ গৈছে সেয়েহে বহুত আগতে মানে ৰিক্সাৰে বা চাইকেলেৰে গৈছিল আজিকালিতো টাউনত চাইকেলটো ব্যৱহাৰ নোহোৱা হৈছে সব মানে স্কুটাৰ সৰু সৰু মানে দুচকীয়া চাৰিচকীয়া তিনি তিনিচকীয়া এইবিলাকে হৈছে চাইকেলৰ ব্যৱহাৰ নোহোৱাটোৱে এটা মই যুগৰ পৰিৱৰ্তন বুলিয়েই ভাবোঁ তাৰ উপৰি খেতি বাতিৰ কথাটো কোৱাই নাই এতিয়া মানে কি কৃত্ৰিম সাৰ ব্যৱহাৰ কৰি পেলাই আগতে আমাৰ মানে দেউতাহঁতে বা ককাহঁতে কেনেকৈ মানে খেতি কৰিছিল গোবৰ দি বা খাদ্য খানা খায়ো মানে একো বেমাৰ আজাৰ হোৱা নাছিল এতিয়া মানে ধুনীয়া ধুনীয়া বস্তু কিন্তু কৃত্ৰিমভাৱে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰাৰ কাৰণে মানুহৰ মানে শৰীৰটোও মানে বেয়া হৈ আহিছে আজিকালি একো খাবই নোৱাৰি তাৰ মানে এতিয়া আগতে মানে সেইটো এটা মানে যুগৰ পৰিৱৰ্তন বুলিয়েই ক'ব লাগে এতিয়া মানে খেতি বাতিত মানে একে ৰাতিৰ ভিতৰতে বোলে শুনা পাইছোঁ মানে ইনজেকশ্যন দি ফুলকবি বিলাক ডাঙৰ কৰি দিয়ে যিটো মানে আগতে এমাহ দুমাহ লাগিছিল এতিয়া তাৰমানে ৰাতিৰ ভিতৰতে ডাঙৰ হৈ যায় সেইটোও এটা যুগৰ পৰিৱৰ্তন তাৰ উপৰি আগতে গুৱাহাটীত যদি নলবাৰীৰ পৰা গুৱাহাটীত আহিব লাগিছিল বিৰাট এটা আয়োজন মানে কেনেকুৱা মানে গুৱাহাটীত যাম আধা ৰাতিতে উঠিব লাগিব ট্ৰেইনত যাব লাগিব শৰাইঘাটত তাতে নামিব লাগিব কিবা কৰিব লাগিব বাছত আহিলে এতিয়াতো সেইটো নাই আজিকালি গুৱাহাটীত চাৰিবাৰ পাঁচবাৰো নলবাৰীৰ পৰা অহা যোৱা কৰিব পাৰি বোম্বাইখন যেন হাতৰ মুঠিত এনেকুৱা হৈছে আগতে বোম্বাইৰ কথা কল্পনাই কৰিব নোৱাৰিছিল সাধু কথাৰ দৰে কোৱা যেন লাগিছিল মানে ফ্লাইটত এতিয়া ফ্লাইটত যাব আধা ঘণ্টা বিশ মিনিটত গোটেই পৃথিৱীখন যেন হাতৰ মুঠিত সেইটো এটা মানে পৰিৱৰ্তন বুলিয়ে ক'ব পাৰি তাৰ উপৰি আজিকালি বেমাৰ আজাৰো মানে কি আগতে মানে কি বেমাৰ আজাৰ হৈছিল যদিও মানুহে কৈছিল মানে মোৰ আইতাহঁতে কৈছিল যে ভূতে ধৰিছে মানে এইটো জৰা ফুকা কৰিব লাগিলে কিন্তু আজিকালিতো ভূত বোলা বস্তুটো নায়েই মানে মানে ডক্তৰ যিমানে ডক্তৰ হৈছে সিমানে মানে অসুখ বিসুখো বেছি হৈছে কিন্তু মৃত্যুৰ হাৰো কমিছে বুলি ক'বলে পাৰি আগতে ভূত দেৱতা বিৰাই ধৰা এইবিলাক আছিল আজিকালিতো সেইবিলাক নাই সেইটো এটা যুগৰ পৰিৱৰ্তন বুলিয়েই মই ভাবোঁ